আমাৰ গাঁৱত এটা ডাঙৰ ডাঙৰ এখন সত্ৰ আছে সেই সত্ৰত মানে গোটেই বুঢ়া বুঢ়ী বোৱাৰী ল'ৰা ছোৱালী গোটেইবিলাকে যায় বিশেষকৈ আমাৰ সত্ৰত ভাদ মাহটোত বেছি ভাল লাগে ভাদ মাহত ৰাতিপুৱা আইসকলৰ নাম হয় আৰু দুপৰীয়া বাপসকলৰ ভাগৱত হয় আৰু ৰাত বা আবেলি সময়ত গোটেই বোৱাৰীবিলাক বুঢ়িবিলাক গৈ আইসকলৰ নাম প্ৰসঙ্গ হয় এই নাম প্ৰসঙ্গত সকলোৱে আমাৰ জড়িত কৰে গতিকে গৈ ভাল লাগে আৰু সৰু সৰু ল'ৰা ছোৱালীবিলাকো যায় আৰু নিতৌ আমাৰ ৰাতিপুৱা গধূলি প্ৰাৰ্থনা চলে সেই প্ৰাৰ্থনাত সকলোৱে সহযোগ কৰে গতিকে মানে নামঘৰত বহুতখিনিয়ে ভাল লাগে সত্ৰখনত গতিকে আৰু ভাদমাহটোত বেছিকে ভাল লাগে আৰু তাৰোপৰি আমাৰ যিদিনাখন শংকৰাদেৱৰ তিথি হয় শংকৰদেৱৰ তিথিৰ দিনাখন সন্ধ্যা খোল প্ৰসঙ্গ হয় ৰাতিপুৱা খোল প্ৰসঙ্গ হয় আৰু দিনৰ নটা বজাত খোল প্ৰসঙ্গ হয় শংকৰ উৎসৱত তেনেকৈ খোল প্ৰসঙ্গ কৰে গতিকে গাঁৱতে আছে যিহেতুকে গায়ন বায়নবিলাক গায়ন বায়ন আমাৰ গাঁৱতে শিকি লৈছে গোটেই ল'ৰা ছোৱালীবিলাক ল'ৰাবিলাকে আৰু মূল গায়নৰ পৰা বায়নৰ পৰা আমাৰ ল'ৰাবিলাকে শিকি লৈছে গতিকে আৰু কিন্তু আমাৰ নামঘৰত এইটোৱেই ভাল লাগে যে গোটেই সৰু ছোৱালীবিলাকো মেখেলা পিন্ধি যায় আৰু ছোৱালীবিলাকে মেখেলা চাদৰ পিন্ধি যায় ল'ৰাবিলাকে চুৰিয়া গামোচা থাকে আৰু অলপ মানে চেঙিয়া ডেকাবিলাকেও চেলেংখন থাকেই গাত চেলেংখন লৈ গ'লে ভাল লাগে গতিকে নামৰ প্ৰতি বহুত উৎসাহ বোৱাৰীবিলাকৰ নামৰ প্ৰতি বহুত উৎসাহ গতিকে গাঁওখনত কিছু হেৰি পাতে বিশেষকৈ লক্ষী পূজা পাতে লক্ষী পূজাৰ দিনাখন আমাৰ তিনিদিনীয়া হয় তিনিদিনীয়া লক্ষী পূজাত প্ৰথমদিনাখন আমাৰ অসমীয়া নাটক হয় দ্বিতীয় দিনাখন থিয়েটাৰ হয় তৃতীয় দিনাখন কিছু সংস্কৃতিকৰ বিশেষ ডলি ডলি পাতে গতিকে গোটেই আঞ্চলিকে আমাৰ লগলাগি সেই সত্ৰত লক্ষী পূজা উৎ উৎসৱ পাতে আৰু শংকৰ উৎসৱ পাতে শংকৰ উৎসৱ ভাওনা পাতে ৰাতি ভাওনা হয় দিনত নাম প্ৰসঙ্গ হয় ঠিক তেনেকৈ মানে গোটেইবিলাকে সহযোগ কৰে ওচৰৰ আঞ্চলিক গাঁওবিলাকে গোটেই আঞ্চলিকে লগলাগি গতিকে তেনেকৈ মানে কিছু সাংস্কৃতিকবিলাক পাতে আৰু বিহু বিহুত আমাৰ মানে বহুত খেল ধেমালি হয় খেল ধেমালি হয় আৰু কোনোবাদিনা বিহুত আমাৰ তেনেকে সাংস্কৃতিক সন্ধ্যা পাতে সাংস্কৃতিক সন্ধ্যা পাতাৰ মানে গায়ক আনে আৰু বিহু কুঁৱৰীও বিহুদলো পাতে গতিকে গোটে গোটেই বোৱাৰীবিলাকে আমাৰ বিহু নাচে ছোৱালীবিলাক বোৱাৰীবিলাক বিহু নাচে আৰু বিহুত আমি গোটেই যিটো বহাগৰ বিহুত আমি গোটেই ল'ৰায়ে বুঢ়ায়ে বোৱাৰীয়ে লগলাগি আমি হুঁচৰি গাব যাওঁ হুঁচৰি গাই ইমান ভাল লাগে হুঁচৰি গাই সেই আমি হুঁচৰি গোৱা পইচাটো আমি নামঘৰৰ অনুষ্ঠানত লগাওঁ কিছু বাচন কিনোঁ স্কিন কিনোঁ বা নেগেৰা বা দবা এনেকৈ কিনোঁ গতিকে গোটেই বোৱাৰীবিলাকে আমি তেনেকৈ হুঁচৰি গাব যাওঁ আৰু মাঘৰ বিহুত গোটেই আমি ঘৰে ঘৰে মানে তেনেকৈ মাতা মাতি কৰোঁ গোটেই বোৱাৰীবিলাকক ভেলাঘৰ ভোজ ভাত খাই গোটেই বোৱাৰীবিলাকে ইঘৰত কেইজনীমান যাওঁ গৈ মানে চাহ তাহ খাব মাতে সিঘৰত কেইজনীমানক মাতে চাহ তাহ খাবৰ কাৰণে মাতে আৰু কাতি বিহুটোতো তেনেকুৱা কাতি বিহুত মানে তেনেকে সন্ধ্যা হোৱাৰ লগে লগে সন্ধ্যা হোৱাৰ লগে লগে গোটেই বোৱাৰীবিলাক সৰু সৰু পোৱালিবিলাকে সেৱা কৰিব আহে ঘৰে ঘৰে তুলসী তলে তলে নাম গাই ফুৰে নাম গাই মানে মাহ প্ৰসাদ দিয়া যায় সেই মাহ প্ৰসাদ বিতৰণ কৰাৰ পিছত আকৌ ধৰি লওঁক তেওঁলোকে সেৱা সেৱা সৎকাৰ কৰি গুছি যায়গৈ আৰু বহাগৰ বিহুতো তেনেকৈ গধূলি সময়ত সেৱা নকৰাকৈ আমাৰ হুঁচৰি নাগায় সকলোৱে জ্যেষ্ঠবিলাকৰ ঘৰে ঘৰে গৈ ধূপ লৈ গোটেইবিলাকে আমাৰ সেৱা কৰে সেৱা কৰাৰ পিছত আমাৰ তেতিয়াহে হুঁচৰি গাব যায় এনে সেৱা নকৰাৰ আগত আমাৰ হুঁচৰি কেতিয়াও নাগায় সেৱা কৰাৰ পিছতহে হুঁচৰি গায় কিন্তু প্ৰথম বিহুৰ দিনা হুঁচৰি নেগায় দ্বিতীয় বিহুৰ দিনাখনৰ পৰাহে হুঁচৰি গায় প্ৰথম বিহুৰ দিনাখন গৰু বিহু যিহেতুকে গৰু জোবোৰাই আনে সেইটো কাৰণে কোৱা যায় ল'ৰা ছোৱালীবিলাকক যে আজি হুঁচৰি গাব নালাগে গতিকে আজি গৰু বিহুহে কাইলৈৰ পৰা হুঁচৰি গাবি তেনেকৈ শুনি ল'ৰা ছোৱালীবিলাকে পিছদিনাখন হুঁচৰি গাব যায় আৰু আমি নাম গাওঁ গোটেই বোৱাৰীবিলাকে আও আমাৰ লগত যায় ভকতসকলো যায় ভকতসকলে গৈ মানে নাম গাওঁ গোটেইবিলাকে মানে তিনিদিন চৰিদিন আমি হুঁচৰি গাওঁৱেই গোটেইবিলাকে লগ লাগি আৰু সেই হুঁচৰি গোৱা পইচাটো আনি আমি মানে নামঘৰত গোটেইবিলাকে আনি দিওঁ আমাৰ যিহেতুকে জেঠৰ মাহৰ পূৰ্ণিমাৰ দিনাখন আমাৰ বছৰেকীয়া সকাম পাতে সেই বছৰেকীয়া সকামতে সেই পইচাটো লগাওঁ তাৰে বাচনো কিনোঁ গতিকে তেনেকেই আমি কিছু আমি সত্ৰত মানে উন্নতি কিছুমান কৰিছোঁ হুঁচৰি গায়ে গতিকে যিকোনো গাঁওখনত সাংস্কৃতিক অনুষ্ঠানবিলাক পাতিলে ভাল লাগে সেয়ে কিন্তু গোটেইবিলাকে একতা হ'ব লাগে গোটেইবিলাকে একতা হ'লে কামটো সিজে কামটো তাৰমানে মজবুত হয় যেতিয়া একতা নহ'ব তেতিয়া সেই কামটো মজবুত নহয় গতিকে আমি সদায় পুৱা ৰাতিপুৱা সন্ধ্যা নামঘৰত যাব লাগে গোটেইবিলাকে গতিকে নামঘৰত গ'লে মনবিলাকো পবিত্ৰ পবিত্ৰ লাগে যেতিয়া কিবা এটা কথাত চিন্তা কৰি ঘৰত বহি থকা যায় তেতিয়া মনতো ইমান ভাল নালাগে যেতিয়া নামঘৰত যেতিয়া ওলাই যাব গোটেইবিলাকে তেতিয়া মনতো এনেও প্ৰফুল্ল লাগি যায় সদায় কিছু যদি তেনেকে ভকতৰ সংগত বা তেনেকে কিছু অনুষ্ঠানবিলাকত যেতিয়া থাকিব তেতিয়া মনবিলাক পবিত্ৰ লাগে গতিকে মনতো পবিত্ৰ কৰিবলগা হ'লে সদায় হৰি মন্দিৰত যাব লাগে নামঘৰত যাব লাগে আৰু গাঁৱত কিছুমান অনুষ্ঠানবিলাক পাতিব লাগে তেতিয়া গাঁওখনো ভাল লাগে এতিয়া আমাক কাতিমাহত যিটো নেকি কাতিৰ ছয় সাত তাৰিখ ভাগৱত আহি আছে সেই ভাগৱতত গোটেই ল'ৰা ছোৱালী বুঢ়া বুঢ়ী গোটেইবিলাকে নামঘৰত যাব আৰু আমাৰ পাঁচদিন পাতে সেই ভাগৱতখন গোটেই পদূলিয়ে পদূলিয়ে আমাৰ কলৰ পুলি পুতিব মাটি চাকি জ্বলাব এখন গামোচা দিব কলৰ পুলিৰ ওপৰত তেতিয়া মানে ভাল লাগে আৰু গাঁওখনত প্ৰায় ভাগৱত চলি থাকিলে আৰু ভাল লাগে যেতিয়া আমাৰ কাতিমহীয়া ভাগৱতখন হয় গোটেই গাঁওখন পবিত্ৰ পবিত্ৰ লাগে গতিকে মানে ইমানেই আৰু